বিশ্বৰ কেইখনমান দেশ ঠায়ে নহয় সকলোবোৰ ঠাইলৈ যাবলৈ মন যায় কিন্তু যাবলৈ পোৱা নাই কিন্তু সঁচাকৈ কিছুমান ঠাই আছে সঁচাকৈ চাবলৈ মন যায় তেনেকৈ হয়তো ইণ্ডিয়া আমাৰ ভাৰতৰ বাহিৰতে হওক বা ভাৰততেই হওক ভাৰতৰ ভিতৰতে হওক কিছুমান জেগা বহুতেই ধুনীয়া সেই ঠাইবোৰ লোকেশ্যন ইমানেই ধুনীয়া ইমানেই ভাল মানে ক'ব নোৱাৰি মানে সেইখিনি আজিলৈকে যোৱা নাই হয়তো যাম এদিন যাবলৈ মন যায় এতিয়া ধৰি লওক আপোনাৰ দাৰ্জিলিঙেই হওক বা গেংটক আজিলৈ গুৱাই গৈ পোৱা নাই কিন্তু কিন্তু শুনিছোঁ ধৰি লওক বহু বহুতেই ভাল জেগা যাবলৈ মন যায় বৰফৰ বৰফৰ জেগা বৰফ পৰি থকা শুনোঁ তেনেকৈয়ে ইণ্ডিয়া বাহিৰতেই হওক বা আমেৰিকা চামেৰিকাতো ক'তো ক'বই নেলাগে যিবোৰ উন্নত মানদণ্ডৰ দেশ সেইবোৰ দেশত যাবলৈ মন যায় কিন্তু যোৱা নাই কিন্তু মনৰ ইচ্ছা হাবিয়াস যে যাম চাবলৈকে মন যায় যে তাৰ উন্নতি তাৰ হেৰি ঠাই বিশেষ সেই সেইখিনিকে আৰু তেনেকৈ বুলি ক'বলৈ গ'লে কেইখনমানেই নহয় হয়তো পৃথিৱীৰ সকলো ঠাইলৈকেই যাবলৈ মন যায় য'ত প্ৰাকৃতিক পৰিৱেশেই হওক য'ত প্ৰাকৃতিক পৰিৱেশবোৰ চাবলৈ মন যায় তেনেকৈ আছে আপোনাৰ ধৰি লওক ইণ্ডিয়াৰ ভিতৰতে আমাৰ ভাল ভাল জেগা আছে য'ত যিখিনি হওক বা যিখিনি প্ৰাকৃতিক পৰিৱেশেই গোটেই ব্যাকুল কৰি ৰাখে সেই সেইখিনি চাবলৈ মন যায় প্ৰাকৃতিক পৰিৱেশবোৰ যদি ভাল হয় সেইখিনি চাই বেছি ভাল লাগে এই কিছুমান জেগাৰ ধৰি লওক কিছুমান কিছুমান ক্ষেত্ৰত নাম আছে সেই সেই সেইখিনি চাবলৈ মন যায় এই ওচৰতে আমাৰ অৰুণাচল অৰুণাচল মই গৈছোঁ বাৰু কিন্তু এতিয়া নাহেই ওচৰত মোৰ ওচৰতে মণিপুৰ হওক বা তাৰ কালচাৰেল হওক কালচাৰেল বুলি সেইবোৰ আজিলৈকে গৈ পোৱা নাই কিন্তু শুনি মণিপুৰ মিজোৰাম বা এতিয়া মোৰ দক্ষিণ দক্ষিণ ভাৰতেই হওক আপোনাৰ ধৰি লওক বা হেৰিয়ে হওক পঞ্জাৱেই হওক পঞ্জাৱত এতিয়া স্বৰ্ণ মন্দিৰ চাবলৈ মন যায় গোৱা যোৱা নাই যাম চাম এদিন